বাৰিষা আমি পথাৰত যাওঁ পথাৰত আমি ভূঁই ৰোওঁ আৰু কঠীয়া তোলোঁ আমি আৰু ৰো ৰোওঁ বেছি সময় আমি পথাৰত থাকোঁ বাৰিষাৰ দিনত আৰু পথাৰত ৰুলে পথাৰত থাকিলে বোকা পানী থাকিলে মানুহৰ স্ৱাস্থ্য ভালে থাকে আৰু খৰালি আমি আলু খেতি কৰোঁ আলু পাটনা আলু খেতি কৰা হয় আৰু আমি সৰিয়হৰ খেতি কৰোঁ সৰিয়হৰ খেতি খৰালি দিনত কৰা হয় সৰিয়হ খেতি হেৰি কৰিলে তাৰপৰা মিঠাতেল পোৱা যায় মিঠাতেল সেই মিঠাতেল আমি ব্যৱহাৰ কৰোঁ আৰু আজিকালি বহুত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি খেতি কৰা হয় খেতিত সাৰ ব্যৱহাৰ কৰিলে খেতি ভাল হয় খেতিৰ মিঠাতেলৰ চাহিদাও বহুত বেছি হৈছে সেইবাবে সকলোৱে খেতি কৰিব লাগে ধান খেতি বিভিন্ন ধৰণৰ কৰা হয় ধান খেতি জহা ধান বৰা ধান আইজং আইজং ধান ৰঞ্জিত ধান বাহাদুৰ ধান বিভিন্ন ধৰণৰ ধান আছে সেইবোৰ ধানৰ খেতি কৰা হয় বিভিন্ন ধৰণৰ